হাঁহ কুকুৰা এতিয়া ধৰক আমি যদি হাঁহ কুকুৰা পুহোঁ তাত বিভিন্ন ধৰণৰ পৰজীৱীয়ে বাস কৰে যেনে পেলু আৰু ওকণি টাইপৰ কিবা ধেই হয় হাঁহ কুকুৰা গাত সেইবোৰ আমি নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন আমি কৌশল অৱলম্বন কৰিব লাগিব যেনে ধৰক আমি তাত ভেটেনেৰী ডক্তৰ এজনৰ ওচৰলৈ গৈ তেওঁৰ পৰা পৰামৰ্শ লৈ কিদৰে এইবোৰ ৰোধ কৰিব পাৰি তাৰ অকণমান কথা জানি কৰি আহি আৰু দৰৱ পাতি আনি পিনি খুৱাব লাগিব আৰু গাঁৱলীয়া অঞ্চলত যিহেতু বহুত বনৌষধি পায় সেই বনৌষধিবোৰ খোৱালেও বহুত ভাল হয় সেইকাৰণে মানে সেইবোৰ খোৱালেও অকণমান ভাল হয় যিহেতু সেইবোৰ এটা ভাল দৰৱ হিচাপে পোৱা যায় আৰু আপোনাৰ ডক্তৰৰ ওচৰৰ পৰা আনিও দৰৱ পাতি খুৱাই অকণমান এই হাঁহ কুকুৰাবোৰক খোৱালে ভাল হয় সেইবোৰ খুৱাব পৰা যায় তেনেকৈ আৰু বনৌষধিবোৰ বিভিন্ন ধৰণৰ আছে গাঁও অঞ্চলত বিভিন্ন ধৰণৰ বনৌষধি পোৱা যায় সেইবোৰ খোৱালে অকণমান পৰিত্ৰাণ পোৱা যায় তেতিয়াহে হাঁহ কুকুৰা অকণমান মানে পোহাটো ভালদৰে পুহিব পৰা যায় নহ'লে ইয়াৰ যদি দৰৱ পাতি নুখুৱাই তেন্তে তেতিয়া বহুত লোকচান হয় বহুত বস্তু কেতিয়াবা মৰি যায় মৰি গ'লে আমাৰ বহুত লোকচান হয় সেইকাৰণে আমি প্ৰায় বনৌষধি নহ'লেবা ডক্টৰৰ পৰামৰ্শ লৈ ডক্টৰে এইবোৰ দৰৱ পাতি দিয়ে ভেকচিন দিয়ে পাউদাৰ দৰৱ জুলীয়া তেনেকৈ বিভিন্ন ধৰণৰ দৰৱ পাতি দিয়ে সেইবোৰ খোৱালেও ভাল হৈ যায় তেনেকৈ আমি খুৱাই থাকোঁ তেনেকৈ আমি এই হাঁহ কুকুৰা পালন কৰি থাকোঁ আমাৰ ফলাফলো বহুত ভাল হয় আমাৰ ইনকমো তেনেকৈ আহি থাকে আৰু ভাল হয় সেইকাৰণে কৰিব পৰা যায় এইবোৰ মানে হাঁহ কুকুৰা পালন কৰোঁ আৰু তেনেকৈ